আমাৰ ইয়াত চাবলগীয়া মন্দিৰ আছে যদি মা কামাখ্যা মন্দিৰ আছে বছৰে বছৰে অম্বুমেলা হয় বহুত মানুহ আহে বহুত দূৰৰ দূৰৰ পৰা আহে মানুহ বছৰে বহুত মানুহ হয় এনেইটো সদায় যায়েই মানুহ তেওঁক দৰ্শন কৰিবলৈ মাক মাৰ আশীৰ্বাদ ল'বলৈ মাৰ অবিহনে আমাৰ একো নাই বহুত দূৰ দূৰ দূৰ দূৰ জাগাৰ পৰা আহে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আৰু এক নম্বৰটো মা কামাখ্যা দেৱীৰ মন্দিৰ হয় দুই নম্বৰ বহুত মন্দিৰ আছে আমাৰ গুৱাহাটীত চাবলগীয়া হেনেকা বালাজী মন্দিৰ আছে শুক্লেশ্বৰ মন্দিৰ আছে আৰু মানে বহুত জাগালৈ জাগালৈ আছে মন্দিৰ বালাজী মন্দিৰ আছে শুক্লেশ্বৰ ঘাট মন্দিৰ আছে তাৰপিছত হাতীশিলা মন্দিৰ আছে তাৰপিছত মাধৱ মন্দিৰ আছে তাৰপিছত কালী মন্দিৰ আছে তাৰপিছত বহুত মানে জাগাই জাগাই আছে মন্দিৰ আমাৰ গুৱাহাটীত চাবলগীয়া বহুত মন্দিৰ আছে বহুত মানুহ আহে সব মন্দিৰতে আহে তাৰপিছত আৰু আছে আপোনাৰ শিৱ মন্দিৰটো আছে হনুমান মন্দিৰ আছে গণেশ মন্দিৰ আছে মানে সব চাবলগীয়া জাগা বহুত ধুনীয়া ধুনীয়া মন্দিৰ আছে মানে গৈয়ে মানে আজৰি হৈ গৈ মন্দিৰত মানে গৈয়ে ভাল লাগে মন্দিৰত গৈ মাৰ ওচৰত গ'লে মনটোও ভাল লাগে মাৰ আশীৰ্বাদো পালোঁ বহুত মন্দিৰ আছে চাবলগীয়া গুৱাহাটীত বহুত দূৰ দূৰ জাগাৰ পৰাও আহে বালাজী মন্দিৰত আহে কামাখ্যা মন্দিৰটো ক'বই নালাগে একদম বাহিৰৰ পৰাই আহে মাৰ আশীৰ্বাদ ল'বলৈ যিহেতুকে মা নহ'লে আমাৰ একোয়েই নাই মায়েই আমাৰ সব মা কামাখ্যা দেৱীমা আৰু মিউজিয়াম এ বহুত জাগা আছে আৰু মন্দিৰ বহুত ঠাইত আছে